হেল্ল' এই বাবা কম্পিউটাৰ দোকানত লাগিছে নেকি এইটো অঁ এই মই কালি পেন কাৰ্ড এটা হেৰি কৰিছিলোঁ অনলাইন কৰিছিলোঁ অঁ পেন কাৰ্ডটো ইমান দেৰি নাই অহা আকৌ এই গোটৰ কাৰণে লাগিছিলে কাহানিকে হ'ব বা সেইটো পেন কাৰ্ডটো সেই পেন কাৰ্ডৰ হেৰি ল'ৰাটোক ক'বাচোন দেই সোনকালে লাগে বুলি মই পেন কাৰ্ডৰ নম্বৰ এটা দিছোঁ লৈ লোৱা এক দুই তিনি চাৰি অঁ

এই চামগ্ৰী চাৰিআলি এড্ৰেছটো অঁ অঁ হ'ব তেতিয়া ঠিক আছে